কি কিতাপে মোক হঁহুৱাইছিল বুলি ক'লে ক'ব লাগিব সেই লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপ লক্ষ্মীনাথ বেজবৰুৱাৰ বৰকৈ হঁহুৱাইছিল তেতিয়া আৰু বিশেষকৈ তেওঁৰ যিখন মোৰ জীৱন সোঁৱৰণ বুলি আত্মজীৱনী আছে এই আত্মজীৱনীবোৰত এনেকুৱা কিছুমান শাৰী আছিল যিবিলাক পঢ়ি হঁহুৱাই হাঁহিব লাগে আপুনি নেহাঁহি নোৱাৰে তাৰমানে আৰু সেইকাৰণেই তেখেতক ৰসৰাজ বেজবৰুৱা বুলি কোৱা হৈছিল বেজবৰুৱাৰ কেৱল সেইখন গ্ৰন্থই নহয় বাকী বহুত লেখা আছে যিবিলাক লেখা পঢ়ি পেলাই আপোনাৰ বৰ হাঁহি উঠে আৰু বেজবৰুৱাই এনে কিতাপ নাই বা তেওঁৰ যিখন বুঢ়ী আইৰ সাধু সেইখন নপঢ়া অসমীয়া মানুহ নহ'ব বুলিয়েই মই ভাবোঁ আৰু অন্যান্য যিবিলাক আছিলে সময়ত আমি শ্ৰেণী কোঠাটো পঢ়িছিলোঁ অথবা পিছত আন কিতাপ হিচাপেও আমি পঢ়িছিলোঁ বেজবৰুৱাৰ ৰচনাৱলী তাত এনেকুৱা বহুত গ্ৰন্থই আছে কৈ শেষ কৰিব নোৱাৰি সেইবিলাকো প্ৰচুৰ হাঁহিৰ খোৰাক জগাইছিল ভাল লাগিছিল কৈছোৱেই এইকাৰণে তেখেতে সেই হঁহুৱাব পাৰিছিল কাৰণেই তেখেতক ৰসৰাজ বেজবৰুৱা বুলি আমি কওঁ আৰু তাৰপিছত লীলা গগৈ কিপলিং ছিগা ৰেল ইত্যাদিও আছিলে কিন্তু আমি বেজবৰুৱাকেই প্ৰথম পাইছিলোঁ আৰু বেজবৰুৱাৰ কাহিনীবোৰ পঢ়িয়েই হাঁহিছিলো বৰকৈ